মোৰ ঘৰ নলবাৰীৰ দীঘেলীত

ইনকাম মেইনলি মানে মই চিলাইৰ কাম কৰোঁ কাটিঙৰ কাম মেখেলা চাদৰ বনোৱা গাঠা সেইখিনি কৰোঁ

এনেইতো যদি টাউনত বনাব যাওঁ তাতে দুইশ লয়েই মই এশ লওঁ গাঠাটোত আৰু চিলাইটোত তাত যদি পাঁচশ লয় মই আঢ়ৈশ লওঁ এনেকৈয়ে মানে লওঁ আধা আধা কৰি সেনেকৈ লওঁ

হয় কিন্তু কিছুমানত লাভ হয় কিছুমানত এনে গাঠাটোত এনেই লাভ হয় পঞ্চাছ টকা গাঠাটোওতো বেছি হেই নহয় আৰু চিলাইৰ কাম মেখেলা চাদৰ চিলাই কৰাটোতো এনেই বেছি সময় নাযায় সদায় কৰি থকা কাম হেনেহেন কথা কিন্তু টাউনত হ'লে অলপ লাভ হয় কিছুমানে সাতশ লয় ব্লাউজ এনেকুৱা এতিয়া মই আঢ়ৈশ বা পাঁচশ টকা লওঁ হেনেহেনকৈ অলপ দিগদাৰ হয় টাউনত হ'লে লাভ হয় আৰু

চৰকাৰৰ নাই কিন্তু আমি গোটৰ ফালৰ পৰাই কিছুমান কাম কৰি আছোঁ মহিলাগিলাখনে

প্ৰগতি আত্মসহায়ক গোট

তাত দহজনী মহিলা আছে

নিচিলাওঁ মহিলাখিনিৰে চিলাওঁ

সুখী মই আৰু গোটৰ ফালৰ পৰাও আমি মাছৰুমৰ খেতি খেতিৰ কাম কৰি আছোঁ আমাক কেনেকৈ মাছৰুমটো বনায় মানে সেইটো বস্তু আমি শিকি আছোঁ মহিলাগিলাখনে এনেকৈ মানে কামত ব্যস্ত হৈ থাকোঁ আৰু

পাইছোঁ আমাৰ ব্লকত হয়তো আমাৰ ট্ৰেইনিং হৈছে ট্ৰেইনিঙৰ জৰিয়তে আমাক কেনেকৈ বনাম সেইটো শিকিছোঁ শিকাইছে বিনা

নাই আমি শিকা হ'ল এতিয়া আমি বনাই আছোঁ তিনিজনী মহিলাই উৎপাদন কৰি ইয়াতে কেতিয়াবা এশ নব্বৈ এনেকৈ মানে লৈ আছে কেজি সেনেকৈ আৰু বাহিৰতো লৈ যাই আছে এয়া আমাৰ ঘৰৰ পৰাই লৈ যায় আমাৰ গোটৰ মহিলাগিলাখনে লগলাগি আমি কৰোঁ এক ঠাইত তাৰ পৰা লৈ যায়

নহয় লাভ আছেই আমাৰ মহিলাখিনিয়ে স্বাৱলম্বী হ'ব পাৰিছে